মই গৌৰৱ কমিউনিকেশ্যনৰপৰা কেমেৰা এটা আনিছিলোঁ কেমেৰাটো ইমান ভাল যে ধুনীয়া ফটো উঠে গৌৰৱ দাই চইচ কৰি দিছিলে কেমেৰাটো আপোনাৰ কেমেৰাটো লৈছিলে ছিক্সটি ফাইভমান তাৰ আপোনাৰ লেন্সখন লৈছিলে চেভেণ্টি ফাইভমান কি ক'ব আজিকালি ল'ৰা তো আজিকালি ল'ৰা তো ফটো শ্বুটটো বেছি হয় তাৰাপৰা লগৰবোৰ মাতে আৰু ফটো মাৰিবলৈ ধুনীয়া ফটোটো ধুনীয়া আহে ধুনীয়াকৈ মাৰিও দিওঁ লোকেশ্যনো একদম ধুনীয়া পাওঁ তাতে এতিয়া বিয়াও চাৰিখনমান মাৰিলোঁ ধুনীয়াকৈ মাৰিলোঁ বিয়াও বিয়া চাৰি পাঁচটা ভিডিঅ' বনালোঁ ভিডিঅ'কেইটাও ধুনীয়া ফটো আহিছে পিক্সাৰো ধুনীয়া ওলাইছে মই মানে কেমেৰাটো বহুত ধুনীয়া কেমেৰা নিকনৰ বহুত ধুনীয়া কেমেৰা আৰু লগৰ দুই এজনেও কৈছে কেমেৰাৰ কথা ততে সুধি সুধাই দিব লাগিব গৌৰৱ দাৰ দোকানতে কিমান কি কথা লয় এতিয়া তাৰপৰা এতিয়া লগৰকেইজনেও মানে দুই এজনৰ বিয়া আছে তাতো মাতিছে দুটা দুই তিনিটা ভিডিঅ' পাইছোঁ তাতো কৰিবগৈ লাগিব ভিডিঅ' আৰু চবেইতো ফটো মাৰিবলৈ মাতিয়ে থাকে তালে যাওঁ ধুনীয়া ফটো উঠে গাঁৱত তেনেকৈ ফটো হেৰি মৰা নাছিলে কেমেৰা মানে অলপ দিগদাৰ হৈ হৈছিলে প্ৰথমতে কেমেৰাৰ কাৰণে অ'ৰ ত'ৰপৰা ভাড়ালৈ আনোঁ এতিয়া নিজে এটা ল'লোঁ কেমেৰা তাত ধুনীয়া কেমেৰা উঠে ধুনীয়া ফটো মাৰি দিওঁ ধুনীয়া মানে লগৰবোৰে এতিয়া মাতে ধুনীয়াকৈ ফটো মাৰিবলৈ ধুনীয়াকৈ যাওঁ ধুনীয়াকৈ ফটো মাৰোঁগৈ লেন্সখনো ভাল